বিশেষকৈ আমাৰ চোতালত বা গাঁৱৰ ৰাইজৰ চোতালত হাঁহ পাৰ কুকুৰা ৰাজহাঁহ চীনাহাঁহ আদিকে ধৰি আমি পাৰ চৰাইকে ধৰি আমি বহুতো চৰাই বহুতো হাঁহ কুকুৰা আমি পালন কৰা দেখিছোঁ সেই পোহনীয়া চৰাইবিলাকে চৰাইবিলাক যেতিয়া চৰি থাকে পথাৰ চোতালত বহুত চাই বহুত ভাল লাগে আৰু দেখিবলৈ ভাল লাগে গতিকে মানুহ গাঁৱৰ ৰাইজে বা আমি হ'লেও প্ৰত্যেকৰ ঘৰতে প্ৰত্যেকৰ ঘৰৰ চোতালতে হাঁহ কুকুৰা পাৰ আৰু চীনাহাঁহলৈকে ধৰি সকলো জেং কুকুৰা আদিকে ধৰি সকলোৱে পোহে আৰু সেইবিলাক সঁচাকৈ ঘৰখনত থাকিলে আমাৰ ভাল লাগে আৰু আমি সেইবিলাক সময়মতে দানা পানী খোৱাই পেলাই খোৱাই বোৱাই আমি প্ৰতিপালন কৰোঁ আৰু প্ৰতিপালন কৰোঁ হাঁহ কুকুৰা বিক্ৰী কৰিও আমাৰ মানুহে বহুতো স্বাৱলম্বী হৈছে আৰু আমি বিশেষকৈ নিজৰ চোতালত বা আমাৰ হাঁহ কুকুৰা চৰিবৰ কাৰণে চৰণীয়া ঠাই আমাৰ আছে আৰু হাঁহ পুহিবৰ বাবেও আমাৰ পুখুৰী বা আমাৰ বিল বা পথাৰ ওচৰতে আমাৰ আছে আমি সেইবোৰতে আমি আমাৰ হাঁহ কুকুৰাবিলাক চৰি ডাঙৰ দীঘল হয় পুখুৰীত হাঁহ হাঁহ বিশেষকৈ হাঁহৰ কাৰণে আমাৰ চৰণীয়া পুখুৰী আছে বা পথাৰতো আমাৰ হাঁহ কুকুৰাবিলাক চৰেগৈ আও গাঁৱৰ সকলো ঘৰতে চৰাই চিৰিকতি চৰাই হাঁহ কুকুৰা পাৰ ৰাজহাঁহ পতিহাঁহ আৰু চীনাহাঁহকে ধৰি সকলোৱে পোহে আৰু ভাল লাগে সেই সকলোখিনি চাই আমাৰ ভাল লাগে আৰু নিজৰো মনটো ভাল লাগে বিশেষকৈ হাঁহ কুকুৰা পুহিবলৈ হ'লে এখন চোতালৰো প্ৰয়োজন হয় হাঁহ পুহিবলৈ হ'লে পুখুৰী এটাৰ প্ৰয়োজন ওচৰত পথাৰ এখনৰ প্ৰয়োজন হয় গতিকে যিহেতু আমি গাঁৱলীয়া মানুহ সেই সুবিধাখিনি গাঁৱত সকলোৱে ঘৰে ঘৰে আছে সকলো ঘৰে ঘৰে আছে সকলোৱে পোহে সেই চ চৰাই হাঁহ কুকুৰা ৰাজহাঁহ জেং কুকুৰা চীনাহাঁহকে ধৰি সকলো ধৰি যি পুহে সেই হাঁহ কুকুৰা পুহি মেলি সকলোৱে স্বাৱলম্বী হয় বিক্ৰী কৰি পেলাই পইচা উপাৰ্জন কৰে আৰু হাঁহ কুকুৰাবিলাক সদায় আমি দিনটোত তিনিবাৰকৈ আমি দানা পানী দিওঁ সময়মতে আমি পথাৰৰপৰা চৰাই মেলি আনি বা চোতালৰপৰা আমি খেদি নি সদায় গধূলি বান্ধো ৰাতিপুৱা আকৌ আমি খুলি পেলাই আকৌ দানা পানী দিওঁ এনেদৰে আমি আমাৰ নিজৰ চোতালতে আমি হাঁহ কুকুৰা লালন পালন কৰি আছো

বিশেষকৈ ৰাজহাঁহ ৰাজহাঁহ আমাৰ সকলো ঘৰতে নাই নাই যদিও দুই এঘৰ মানুহৰ ঘৰত বিশেষকৈ ৰাজহাঁহটো আছে চীনাহাঁহ প্ৰায় কম মানুহৰ ঘৰতেই চীনাহাঁহ দেখা পোৱা যায় চীনাহাঁহ বিশেষকৈ বেছি মানুহে নুপুহে বিশেষকৈ পাতিহাঁহ ৰাজহাঁহ জেং কুকুৰা এই দেচী কুকুৰা এইবিলাক পোহে আৰু আজিকালি এনেকুৱা হৈছে ফাৰ্ম খুলি মানুহে বইলাৰ কুকুৰাও পুহিবলৈ লৈছে আৰু এইবোৰ কইলাৰ কুকুৰা ব্ৰইলাৰ কুকুৰা এইবিলাকো মানুহে পুহিবলৈ লৈছে সেইবিলাক অৱশ্যে গঁৰালত বান্ধি ৰাখে আৰু লাইটৰ ব্যৱস্থা থাকে তাত আমি যেতিয়া দেচী হাঁহ কুকুৰা ৰাজহাঁহ পাতিহাঁহ এইবিলাক এইবিলাক বিশেষকৈ চোতালতে ডাঙৰ চৰে বা পুখুৰীত চৰে পথাৰত চৰে এই সকলোখিনি সকলোখিনি সুবিধা আমাৰ যিহেতু আমি গাঁৱলীয়া মানুহ সকলো ঘৰতে সকলো প্ৰায়ভাগ ঘৰতে আমাৰ হাঁহ কুকুৰা থাকে প্ৰত্যেকৰ চোতালতেই প্ৰত্যেকেই গাঁৱলীয়াই পোহে আৰু গাঁৱলীয়া দানা পানী দি পোহে